হেল্ল'

আপোনাৰ ভৰিখন ভাঙিছিল ন অঁ কি মানে প্লাষ্টাৰ কৰিছিল নেকি

মানে আপোনাৰ বিষটো হৈছে ন তো আপুনি বিষৰ টেবলেটবিলাক খায় নেকি হয় মানে বেছি বিষৰ টেবলেট খোৱাটো বেয়া ভাল নহয় তো আপুনি মানে য়োগাটো কৰা বহুত প্ৰয়োজন আপুনি আপুনি ৰাতিপুৱা সোনকালে উঠি যদি মৰ্ণিং ৱাক কৰে অঁ তেতিয়া বেছি ভাল হয় আৰু আপোনাৰ হেলথৰ কাৰণে অঁ মানে

মানে আপুনি মান্থলি হিচাপত আহিব নে মেম্বাৰশ্বিপ ল'ব মানে আপোনাৰ যিহেতু মানে ভৰিখনহে ভঙিছে বেলেগটো একো প্ৰব্লেম নাই ন তো আপুনি কিমান মেম্বাৰশ্বিপ লোৱাৰ প্ৰয়োজন নাই তো আপুনি ওৱান একমাহমান কৰিলে একমাহ দুইমাহমান কৰিলে চাগে ঠিক হৈ যাব তো আপুনি মেম্বাৰশ্বিপ লোৱাৰ প্ৰয়োজন নাই তো একমাহ দুইমাহ কৰিলে আপুনি আপোনাৰ হেল্থটো আৰু ভৰিখনো ঠিক হ'ব অঁ এমাহৰ কাৰণে আপুনি দুই হাজাৰমান কৰি দিলে পে' কৰিলে ভাল হ'ব আৰু অঁ আপুনি আপোনাৰ হেল্থৰ মানে ভালকৈ ভালকৈ ধ্যান ৰাখিব আৰু আৰু ৰাতিপুৱা সোনকালে উঠিব প্ৰণায়াম কৰিব আৰু অঁ মৰ্ণিং ৱাক কৰি থাকিব ৰাতিপুৱা ছয়টাৰপৰা হয় আমাৰ ছয়টাৰপৰা ছয়টাৰপৰা হ'লে অঁ অঁ টু আৱাৰ্চৰ কাৰণে হয় সেইটো আছে নাই নাই মই অকলে নিশিকাওঁ বহুত মানে আৰু বেলেগ ট্ৰেইনাৰো আছে সেইটো মানে আপুনি নিজৰ লৈ কথা আৰু আপুনি ট্ৰেইনাৰ লৈ শিকে এনে আপুনি নিজেই য়োগা কৰিবলৈ আহে যদি আপুনি ট্ৰেইনাৰ লৈ শিকে তেতিয়াহ'লে আপোনাৰ ফিজটো বাঢ়ি যাব মানে আপুনি অঁ ট্ৰেইনাৰ লৈ শিকিলে মানে ট্ৰেইনাৰটোৰ লগত কথা তেওঁ কিমানকৈ বা লয় এতিয়া মান্থলি আৰু যদি মানে আপুনি যদি নিজে শিকোঁ বুলি আহে তেতিয়াহ'লে আপুনি মানে ইমান পে' কৰিব প্ৰয়োজন নাই

অঁ আপুনি তেতিয়াহ'লে জানুৱাৰী এক তাৰিখৰপৰা জইন কৰিলেই হ'ল আহি গ'লে হ'ল আপুনি মানে যিখিনি আপোনাৰ প্ৰব্লেম হৈ আছে সেইখিনি ভাল হ'ব আৰু তেতিয়া নাই নাই আপুনি অনলাইন অনলাইন ফৰ্ম ফিল আপ কৰিলেই হৈ যাব আপুনি আহি যাব তেতিয়াহ'লে অঁ থেংক ইউ